হয় হৈছিলে মই যেতিয়া মণিপুৰত আছিলোঁ তেতিয়া বাহিৰৰ লগৰ কেইটামান আছিলে ইংলেণ্ডৰ সিহঁতৰ ভাষাটো জানিবলৈ অথেষ্ট অসুবিধা হৈছিলে আৰু মোৰ ভাষাটো সিহঁতে জানিবলৈ যথেষ্ট অসুবিধা হৈছিলে সিহঁতে যিবোৰ ইংৰাজীত বা ফৰেইন লেংগুৱেজৰ কথা কয় সেইবোৰ মোৰ বুজি পোৱাত যথেষ্ট অসুবিধা হৈছিলে বা মই যিবোৰ অসমীয়া ভাষাত কওঁ সেইবোৰ সিহঁতৰ বুজিবলৈ যথেষ্ট অসুবিধা হৈছিল তেতিয়া তেওঁলোকে গুগুল ট্ৰান্সলেটৰ বুলি এপ এটাৰ সহায়ত মোৰ ভাষাটো সিহঁতে জানিছিল আৰু মই তেওঁলোকৰ ভাষাটো মই জানিছিলোঁ তেনেকৈয়ে আমি ভাষাৰ ইজনে সিজনৰ প্ৰত্যেকৰখিনি জানিছিলোঁ